ঘৰতে পোহা চৰাইৰ বাবে সাধাৰণ প্ৰকাৰৰ খাদ্য হ'ল আমি ঘৰৰ ধা ধান চাউল সাধাৰণতে ইয়াকেই আমি ঘৰত পোহা পোহনীয়া চৰাইৰ বাবে আমি সিহঁতক প্ৰাথমিক খাদ্য হিচাপে দিওঁ তাৰ উপৰিও সিহঁতি আমাৰ বাৰীতে থকা কিছুমান অপ্ৰয়োজনীয় জাবৰ খুঁচৰিও খায় আৰু বিশেষকৈ ইয়াৰ পাছতে আহে আমি যোনবোৰ ধা মাকৈ বা চ চয়া চয়াবিন ঘেঁহু আদি খাদ্যবোৰ দিয়াৰ পিছত ইয়াৰ গুণাগুণ অতি ভাল হয় ইয়াৰ পিছত যিটো ই দানা মানে যিটো আমি দানা কিনিবলৈ পাওঁ সেই দানাটো কিনি অনা হয় সেই দানাটোৰ দোকানৰ মূল্য প্ৰায় কেজি পঞ্চাছ টকা যথেষ্ট দাম হয় যদিও আমি কিনি অনা হয় আৰু এই দানাবোৰ খোৱাৰ পিছত আমাৰ যিবোৰ পোহনীয়া চৰাই থাকে তাৰ গুণাগুণবিলাক অতি ভাল হয় নেচাৰেলী যিটো ধান চাউল খোৱাতকৈ দানাবোৰ খুৱালে অতি সোনকালে ডাঙৰ হোৱা দেখা যায় আৰু আমি চৰাইবোৰ বিক্ৰী কৰা হয় বা কণী পৰোৱা পাৰিব পৰোৱাও হয় বিক্ৰী কৰা কাৰণে আমি ধৰি লওক প্ৰতি কিলো তিনিশৰ পৰা চাৰিশ টকাৰ ভিতৰত পাওঁ আৰু ইয়াৰ পাছত যোনবোৰ মানে ডিম হয় ডিমবোৰ উমনি দিয়া হয় উমনি দিয়াৰ পিছত আকৌ পোৱালী উলিওৱা আমাৰ সাধাৰণতে গাঁও অঞ্চলত প্ৰায় ধান চাউলেই ব্যৱহাৰ কৰা হয় ধান চাউল বা যিবোৰ থাকি যোৱা অৱশিষ্ট ভাত ভাতবোৰকো সিহঁতক দানা হিচাপে খুওৱা হয় তাৰ উপৰিও দোকানৰ যিবোৰ দানা অনা হয় তাক ভাতৰ লগত মিক্স কৰিও দিয়া হয় সৰু সৰু পোৱালীবিলাকক আৰু তেনেকৈ খুৱালে খুব সোনকালে পোৱালীবোৰ ডাঙৰ হয় আৰু পোৱালীবোৰ সোনকালে ডাঙৰ হোৱাৰ পাছত আমি মেলি দিয়া হয় মেলি দিলে সিহঁতে নিজেও কিছুমান খুঁচৰি খাব খায় তাৰ উপৰিও খুঁচৰি খোৱাতকৈ যদি আমি বান্ধি মানে গঁৰালত বান্ধি যদি আমি সিহঁতক দানা খুৱাওঁ তেতিয়া অতি সোনকালে ডাঙৰ হয় আৰু ৱেইট ওজন বাঢ়ে ঠিক তেনেকৈ আমি ঘৰতে পোহা চৰাইবোৰক এনে সাধাৰণ প্ৰকাৰৰ খাদ্য দিয়া হয় আৰু ইয়াৰ পাছত এটা এইটো মানযুক্ত সামগ্ৰী মানে যথেষ্ট ভাল হয় আমি এনেদৰেই ঘৰতে পোহা চৰাইবিলাকক আমি খাদ্য তেওঁলোকক মানে পোৱালীবিলাকক দিয়া হয়